হেল্ল' ভাইটি মই মানে খাদ্য এটা অৰ্ডাৰ দিছিলোঁ সেইটো কেতিয়া আহিব ইমান সময় আহি পোৱাহি নাই যে পাবহিতো লাগিছিলে সময় হৈছে নহয় দিয়া